হয় কওক অ মই মোৰ ফাৰ্মত আছোঁ কওকচোন হয় হয় মই প্ৰায় বিশ বিঘামানজুৰি খেতি কৰিছোঁ ষ্ট্ৰবেৰীৰ খেতিয়ে কৰিছোঁ আচলতে অসমৰ যিটো জলবায়ু সেইটো আজিকালি ষ্ট্ৰবেৰী খেতি কৰে পিছে মই ভালেই উৎপাদন পাইছোঁ দেই এ বহুতে কয় যে অসমৰ মানে অসমৰ যিটো জলবায়ু তাত ষ্ট্ৰবেৰী অলপ টেঙা হয় বা অসমৰ ষ্ট্ৰবেৰীবিলাক টেঙা হয় কিন্তু মই অলপ বিশেষ পদ্ধতি আৰু ব্যৱহাৰ কৰিলোঁ দেখোন ভাল পাইছোঁ মই ইয়াত চূণ প্ৰয়োগ কৰাৰ লগে লগে তাৰ মানে সেই টেঙা সোৱাদটো কমি অলপ মিঠা সোৱাদ আহিছে আৰু ইয়াৰ বন বাদৰ কাৰণে অলপ দিগদাৰ হয় যদিও তাত মই পলিথিন পাৰি এন এনেধৰণে খেতিটো কৰিছোঁ আ বন বাদৰ পৰিমাণো কম হৈছে মই খেতি কৰিও ভা ভাল পাইছোঁ আৰু যথেষ্ট লাভৱান হৈছোঁ মই এই খেতি কৰি হয় হয় আপুনি কৰিব এইটো খুব লাভজনক এটা খেতি আপুনি কৰিব পাৰে ধন্যবাদ